গ্ৰাম্যাঞ্চলত সাধাৰণতে খেল বুলি ক'লে দেখিবলৈ যায় গ্ৰাম্যাঞ্চলৰ লোকসকলৰ ওপৰত আগতে গ্ৰাম্যাঞ্চলত আছিলে যৌথ যৌথ পৰিয়াল আজিকালি প্ৰায় প্ৰায়ে কিছু অঞ্চলতহে যৌথ পৰিয়াল দেখিবলৈ পোৱা যায় আৰু এতিয়া গ্ৰাম্যাঞ্চলত খেল বুলি ক'লে গ্ৰাম্যাঞ্চলত যিহেতু ল'ৰা ছোৱালীবোৰ আপোনাৰ স্কুলৰ পৰা আহি প্ৰায় খেলি থকাই দেখিবলৈ পোৱা যায় আৰু গ্ৰাম্যাঞ্চলত ল'ৰা ছোৱালীবোৰ ল'ৰা ছোৱালীৰ সংখ্যাবোৰো বেছি যিহেতু তেখেতলোকে খেল খেলিব কাৰণে জাগাৰ কোনো অভাৱ নাথাকে ধৰক চহৰ অঞ্চলৰ পৰিৱৰ্তে গাঁও অঞ্চলত খেল খেল ধেমালিৰ বাবে কোনো জাগাৰ অসুবিধা নহয় এতিয়া ধৰক চহৰ অঞ্চলত খেলিবলৈ হ'লে আপুনি ষ্টেডিয়াম ফিল্ডত যাব লাগিব নহ'লে কোনোবা এডোখৰ নিৰ্দিষ্ট জাগা পোৱা যায় কিন্তু গ্ৰাম্যাঞ্চলত সেইটো কথা নাই গ্ৰাম্যাঞ্চলত তেখেতলোকে য'তে মন যায় মুকলি পথাৰ এখন লৈ তাতে খেলিব পৰা যায় এতিয়া গ্ৰাম্যাঞ্চলত ধৰক গ্ৰাম্যাঞ্চলত আপোনাৰ কাবাডী খেল হওক হকী হকীটো গ্ৰাম্যাঞ্চলত নেখেলে সেইটো চহৰ অঞ্চলৰ খেল আপোনাৰ ফুটবলৰ পৰা ক্ৰিকেটৰ পৰা আদি কৰি যি খেলিলেও তাতে ল'ৰা ছোৱালীৰ সংখ্যা মানে বহুত হয় টিম চাৰিটা পাঁচটা লৈকে দল হোৱা দেখা যায় এটা দলত পাঁচ ছজনকে তাৰোপৰি গ্ৰাম্যাঞ্চলৰ লোকসকলৰ কি হয় তেতিয়া উন্নতিটো এনেধৰণে হয় আপোনাৰ ধৰক এটা দলত হ'লে এটা দলত দলপতি লাগিব ল'ৰাই হওক বা ছোৱালীয়েই হওক সেই বস্তুটো যদি আমাৰ গ্ৰাম্যাঞ্চলৰ লোকৰ বস্তুটো আহে তেতিয়া সেই বস্তুটো তেখেতলোকৰ গৈ গৈ সেই বস্তুটো গ্ৰাম্যাঞ্চলৰ পৰা খেল দলৰ পৰা গৈ গৈ সেই বস্তুটো তেখেতলোকৰ স্কুলত স্কুলত হ'ব স্কুলতো তেখেতে স্কুলৰ দলৰ দলপতি হ'বলৈ মন কৰিব আৰু সেই বস্তুটো গৈ তেখেতে কলেজত পাব কলেজতো তেখেতে দলৰ দলপতি হ'বলৈ মন কৰিব তেখেতলোক যেতিয়া গৈ সমাজৰ এজন এজন দায়িত্বশীল ব্যক্তি হ'ব তেখেতলোকে সমাজৰ ক্ষেত্ৰতো এজন লীডাৰ বা লীডাৰ হিচাপে সমাজতো থিয় দিবলৈ তেখেতলোকে এই খেলৰ জৰিয়তে তেখেতলোকে লাভাম্বিত হব মানে বস্তুটো সাহসটো তেখেতলোকে খেলৰ পৰাই পাব যেতিয়া চহৰ অঞ্চলতো এতিয়া খেল ধেমালি নহয় বুলি ক'লে কথাটো ভুল হ'ব চহৰ অঞ্চলতো প্ৰায় আজিকালি বস্তুবোৰ হৈছে একক খেল হৈ গৈছে ধৰক ম'বাইলত চহৰ অঞ্চলৰ ল'ৰাই প্ৰায়বোৰ আপোনাৰ ম'বাইলতে গেম খেলিবলৈ আৰম্ভ কৰি দিছে যিহেতু ইয়াত জাগাৰ পৰিমাণ কম বুলিয়েই নহয় আজিকালি চহৰত ব্যস্ত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত তেখেতলোকে অকণমান সময় উলিয়াই হ'লেও সেই ম'বাইলতে খেলে খেলবোৰ খেলে গতিকে লৈ গাঁৱৰ অঞ্চলৰ খেলৰ যোনটো বস্তু আছে গ্ৰাম্যাঞ্চলৰ উন্নতিৰ মেইন বস্তুটো হৈছে আপোনাৰ একতা যিখিনি মানুহে আপোনাৰ পঞ্চাছ ষাঠিজন ল'ৰাই লগ হৈ এখন খেল খেলিব পাৰে তাত মানুহৰ একতাটো আৰু বন্ধুত্ব ভাতৃত্বভাৱটো তেখেতলোকৰ তাতে মাজতে মিলা প্ৰীতিৰ জৰিয়তে প্ৰকাশ হৈ আহে আৰু এই সামাজিক ক্ষেত্ৰত তাৰ ভাৱ বিনিময় কৰিবলৈ গ'লে তেখেতলোকে ইজনে সিজনক ভালদৰে জনা বুজাটো হয় আৰু তাতে মানে তেখেতলোকৰ এটা ইউনিটিৰ সৃষ্টি হয়